অঁ আপুনি অঁ পাৰিম পাৰিম নিশ্চয় মানে দীঘলীপুখুৰীটো মানে ইয়াত খুব দ' আৰু খুব দ' হয় আৰু এইটো কোৱা হয় যে এজন ৰজাই মানে যেতিয়া তেওঁ বিয়াৰ পাৰ্টি দিছিল তেতিয়া এই দীঘলীপুখুৰীটো মানে খন্দোৱাইছিল বুলি বিশ্বাস আছে মানে আৰু ইয়াতে মানে অলপ চৰাই চিৰিকতি দেখিবলৈ পোৱা যায় বিশেষধৰণে বেলেগ ধৰণৰ কোনো ইমান জীৱ জন্তু ইয়াত দেখা নাই চৰাই চিৰিকতিয়ে থাকে অকল আৰু আপোনাৰ ইয়াতে মানে গধূলি সাতটালৈকে খোলা থাকে আপুনি এইখিনি সময়তে মানে চাব পাৰে আৰু যি যি আছে ইয়াত মানে দেখাবলগীয়া বিশেষ একো নাই ইয়াৰ পাৰত মানে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ আছে আৰু ইয়াৰ পৰা অলপ গ'লেই মানে আপোনাৰ কটন বিশ্ববিদ্যালয়খন আছে আৰু ইয়াৰ মাজতে মানে দীঘলীপুখুৰীটো আছে ঠিক মাজতে বুলি ক'ব পাৰি আৰু দীঘলীপুখুৰীটো মানে দী অঁ অঁ অকমান দীঘল অঁ ব'টিঙত পব্লেম নহয় হা কিন্তু মানে সময় চাই আছে এইটো সময়ত ব'টিঙত ইমান পব্লেম নহয় খুব বাৰিষা হ'লেহে ব'টিঙৰ ক্ষেত্ৰত অলপ পব্লেম দেখা যায় এতিয়া মানে এইটো টাইমত ব'টিঙ কৰিব পাৰে তাত কোনো অসুবিধা নাপায় হা নাই নাই নাই সেইবোৰ নাই নাই নাই একো আপুনি সেইবোৰ অসুবিধা নাপায় আৰু ব'টিঙত মানে আমাৰ গোটেইখিনি চেফটি দিয়াই হ'ব আপুনি একো অসুবিধা নাপাব তাত ব'টিঙটো ছয় বছৰ তলৰখিনিয়ে নোৱাৰিব বাকীখিনি আপোনালোকে পাৰিব আৰু তাইৰ বয়সটো অঁ অঁ তাই পাৰিব নিশ্চয় পাৰিব আপোনাৰ লগতে ব'টিঙটো অঁ অঁ পাৰিব এটা আছে চেলফ বটিঙটো আছে ব'টিঙৰটো এশ বিছ টকা অঁ অঁ ঠিক আছে দিয়ক